হেল্ল' এইটো নিউজ টুৱেণ্টি ফ'ৰ লাগিছে নে মই এইটো আছু আছুৰ পৰা কৈছিলোঁ অঁ আমি এইটো কাৰ এগেইনষ্টত এটা ৰেলী উলিয়াইছিলোঁ এই ডিব্ৰুগড়পিনে তো আপোনাক সেইটো কাৰণে আমি ইনভাইট কৰিব আছিলে আপুনি ৰিপৰ্টিং কৰি দিব যেন

মই এনেই কা কথা মই এনে অ'পোজ কৰোঁ কিয় বুলি ক'লে এতিয়া যদি আমি কা এতিয়া পাই যাওঁ অসমীয়া মানুহৰ কাৰণে আমাৰ এটা বিপদ নিচিনাকৈ আহি যাব আৰু বাংলাদেশীকেইটা যোনকেইটা আমি চিটিজেনশ্বিপ পাব নালাগে সেইটো কাৰণে আমাৰ ইয়াত চিটিজেনশ্বিপ পাই কিনে ইহঁতি আমাৰ জেগাটো লৈ ল'ব লগতে আমাৰ যোনকেইটা জব অপৰ্চ্যুনিটিজ বা এম্প্লয়মেণ্ট সেইকেইটা থাকে সেইকেইটা আমি নাপাম অঁ মই বৰ্তমান কাটো ছাপোৰ্ট নকৰোঁ মই আছু সংগঠনৰ পৰা কৈছিলোঁ অঁ অঁ অঁ হয় ৰেলীটো বিছ তাৰিখে আছে বিছ মাৰ্চ অঁ অঁ আমি অঁ আমি বিছ তাৰিখে ৰাতিপুৱা দহটামানৰ পৰা ৰেলীটো ষ্টাৰ্ট কৰি দিম ডিব্ৰুগড় চৌকিডিঙৰ পৰা আপুনি সেইকাৰণে আপুনি নিজৰ অঁ আপুনি কেমেৰামেন লগত আহি যাব অঁ ছ' সেইটোৱেই মানুহ এনেই ক'ব গ'লে চাৰি পাঁচশমান হ'ব সব ষ্টুডেণ্টকেইটা হ'ব লগতে কি অঁ ষ্টুডেণ্টকেইটা হ'ব লগতে কেইটামান চিভিলিয়ানো থাকিব

অঁ অঁ হয় হয় হয় অঁ হয় হয়

ঠিক আছে থেংক ইউ